মই মোৰ মোবাইলত নিউজ ফিডসমূহ পঢ়োঁ মোৰ মোবাইলত থকা নিউজ চেনেলসমূহ হৈছে ডি ৱাই থ্ৰি চিক্স ফাইভ নিউজ লাইভ প্ৰতিদিন টাইম প্ৰতিদিন টাইম তাৰপৰা প্ৰতিবিম্ব লাইভ এনেকৈ বহুত ধৰণৰ নিউজেই আছে মোবাইলত আৰু টিভিত চাব নোৱাৰা নিউজবোৰ মোবাইলত পতককৈ উপলব্ধ হয় গতিকে আমি অতি সোনকালে মোবাইলটোৰ দ্বাৰা নিউজ ফিডসমূহ পঢ়িবলৈ পাওঁ গতিকে নিউজ ফিদসমূহ চাই খুবেই ভাল লাগে সকলো দেশ বিদেশৰ বা বাতৰিবোৰ মোবাইলটোতে পাওঁ গতিকে ভালে লাগে আৰু নিউজ ফিডবোৰ